হয় হেল্ল' কওকচোন

মানে ৰূপালী নেকি অ' কি খবৰ ভাল তোমাৰ বাৰু কোৱাচোন খেতি আমাৰ লগোৱা হৈছে বাৰু আগৰ নিচিনা প্ৰায় নহয় তথাপিও খেতি কৰিছোঁ কাৰণ খেতি নকৰিলেনো খামনো কিনো ন' সেইতো কোৱা আজিকালিতো বেলেগ কাম কৰিবলৈ নোৱাৰাই হৈছোঁ খেতি কৰি কৰী সেই তেতিয়াৰ পৰা খেতিয়েই কৰি থাকোঁ এতিয়া খেতি মানে আমাৰ ধান খেতিটো বেছি কৰিছোঁ এতিয়া এইবাৰ চল্লিছ বিঘামান ধান খেতি কৰা হৈছে পাবা পাবা পাবা তোমাক কি ধানৰ বা লাগে মোৰ ওচৰত জহা বৰা আছে জহা আছে তাৰ পিছত তোমাৰ ৰঞ্জিতো আছে আইজং আছে আইজং আছে ৰঞ্জিত আছে বাকী মই নাই কৰা আৰু এইবিলাক কে এই কি বুলি কয় বাচমতি চাচমতি এইবিলাক কৰা নাই মই একো কিন্তু আইজং পাই যাবা তুমি আইজং খুব বিশেষ নাবাঢ়িব চাগে দেই যিমানখিনি বাঢ়ে বাৰু পাবা বাৰু তুমি আগতে ক'ব লাগিছিল তুমি আগতে ক'ব লাগিছিল মই আকৌ জোখে মাখেহে পেলাইছিলো চাৰি বিঘা দুবিঘামানৰ জোখাৰে তুমি পাবা দুবিঘা মানৰ বা হ'ব মই বাকী দুবিঘাৰ কাৰণে মই বেলেগ ব্যৱস্থা কৰি মই ওচৰ পাঁজৰতো সুধি কৰি দিম তুমি মোক আগতে কৈ দিব লাগিছিল মই অলপ সৰহকৈ পেলাই থলোঁ হয় কাৰণ মই জোখে মাখে পেলালোঁ প্ৰতিবছৰে যোৱাবাৰ কি হৈছে মোৰ গোটেই মানে বাঢ়ি গৈছে কঠীয়াবিলাক পিছত কি হৈছে মানে সেইসোপা আকৌ গৰুক খুৱাই পেলাব লাগিছিল সেনেকুৱা হৈ গৈছেগৈ মানে এনেই এনেই কঠীয়াবোৰ যায় ন' সেইকাৰণে মই ভাবিছোঁ হয় হয় মোৰ থাকেই হয় কথাটো হয় থাকেই কিন্তু কি হ'ল থাকেই বাৰু প্ৰতিবছৰলৈ কিন্তু সেই মানে কেতিয়াবা কি হয় কঠীয়াবিলাক থাকি যায় কিছুমান কঠীয়া তুমি লৈ যোৱা কিন্তু কিছুমান কঠীয়া মানে কি হয় নিনিয়া ন বা কিবা বেলেগে নিনিয়ে তেতিয়া এনেকুৱা হয় থাকি যায় বেয়া লাগি যায় মানে তাৰপিছত আকৌ গৰুক খুৱাই পেলাবলগীয়া হয় বা এনেই যায় আমি হাল বাই পেলাবলগীয়া হয় হাল বালেতো খেতি ডৰা আকৌ ধান ৰুব বাবে হাল বাই দিবলগীয়া হয় খেতি সেইখিনি এনেই যাইগৈ আৰু কঠীয়াখিনি বেয়া লাগে তেতিয়া ধানখিনি নষ্ট হ'লে কষ্ট কৰি ন সেইকণ ঠিক আছে মই যোগাযোগ কৰি দিম তোমাক হ'ব আছে গাঁৱত পেলাইছে মানুহে আইজঙটো আমাৰ সেইফালে কৰেতো বেছিকৈ জহা মোৰ পৰা পাবা দিয়া সৰহকৈ পাবা জহাকে লগাই দিবা বাকী দুবিঘা কি আৰু আইজং কৰিবা জহাকে লগাই দিয়া অলপ অলপ সাৰ চাৰ মাৰি দিবা কাৰণ কিয় জহাটোৰ গুটিটো কম হয়তো সেইকাৰণে সাৰ জহাটোত সাৰ মাৰিব লাগে সাৰটো মাৰি দিবা বিক্ৰী কৰিব কাৰণে হ'লেও বোলে এবিঘা মাটি সাৰ নকৰিবা এবিঘা মাটি সাৰ মাৰি দিয়া হ'ব দিয়া মই দিম দিয়া তোমাক ঠিক আছে আহিবা আহিবা বহুত দিন অহা নাই আহিবা ঠিক আছে